বছৰৰ পিছত বছৰ ধৰি বহু খেতিৰ ক্ষেত্ৰত বহুতেই পৰিৱৰ্তন হোৱা দেখা গৈছে এত আগৰ পাৰম্পৰিক কৃষিৰ ক্ষেত্ৰত মানুহে গৰুৰে হাল বাইছিল বা ঘৰৰ শ্ৰমিক হিচাপে ঘৰৰ মানুহবোৰে কাম কৰিছিল খেতিপথাৰত আগতে মানুহে ঘৰৰ মানুহে শ্ৰমিক হিচাপে কৃষি শ্ৰমিক হিচাপে কঠীয়া পাৰিছিল তাৰপিছত কঠীয়া উঠাইছিল কঠীয়া উঠাই হাল বাইছিল গৰুৰে হাল বাই কঠীয়া কঠীয়া মানে ভূঁইবোৰ ৰুইছিল আৰু ঘৰৰ মানুহকে শ্ৰমিক হিচাপে ঘৰৰ মানুহে ব্যৱহাৰ ব্যৱহাৰ হৈছিল বা ঘৰৰ মানুহকে ৰখা হৈছিল এতিয়াৰ সমাজত লাহে লাহে এতিয়াৰ সমাজত এইবোৰ নাইকিয়া হৈ বা নোহোৱা হৈ গৈ আছে লাহে লাহে এতিয়াৰ সমাজত ট্ৰেক্টৰেৰে হাল বোৱা হৈছে বা ট্ৰেক্টৰেৰে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি ভূঁই ৰোৱা হৈছে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি ধান কটা হৈছে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি আপোনাৰ ধান ধানসমূহ কৃষিক্ষেত্ৰৰ কৃষিভূমিৰ পৰা ঘৰলৈ অনা হৈছে আগৰ সমাজত মানুহে পাৰ পাৰ পাৰম্পৰিক কৃষিসমা কৃষিত মানুহে গৰুৰে হাল বাইছি ল গৰুৰে মৰণা মাৰিছিল গৰুৰে ও ধানবোৰ খেতিপথাৰৰ পৰা ঘৰলৈ আনিছিল বা খেতিপথাৰত শ্ৰমিক হিচাপে ধান কটাত মানুহ ব্যৱহাৰ কৰিছিল এতিয়াৰ বৰ্তমান সমাজত বা বৰ্তমান কৃষিৰ পথাৰত ধান কটাৰ ক্ষেত্ৰত মেচিন ব্যৱহাৰ কৰে বা ট্ৰেক্টৰ ব্যৱহাৰ কৰে